ভাৰতৰ কিছুমান আটাইতকৈ জনপ্ৰিয় ক্ৰীড়া হ'ল ক্ৰিকেট কাবাডী হকী ভলীবল ফুটবল বক্সিং আদি আৰু দেশৰ কিছুমান আটাইতকৈ প্ৰখ্যাত খেলুৱৈ মহেন্দ্ৰ সিং ধোনী সুনীল চেত্ৰী বিৰাট কোহলী শচীন টেণ্ডোলকাৰ হৰভজন সিং মিল্খা সিং ইত্যাদি